অঁ দাদা অঁ অলপ আগত যে মই ফোন কৰিছিলোঁ আপোনাক গুৱাহাটী পাণ বজাৰ যাবলৈ অঁ অঁ আপুনি সোনকালে পাবহি নে নহয় মানে মোৰ টাইমত পালেগেহে ধৰক মোৰ সুবিধা হ'ব অঁ কিমান টাইমত পাবহি মোক কথাটো কৈ দিব আপুনি ঠিক আছে হ'ব দিয়ক